ৰন্ধাৰ সময়ত সেইখিনিয়ে বাচন ইউজ হয় য'ত চব বস্তুৱে ইউজ হয় যেনেকৈ কুকাৰ হ'ল কেৰাহী হ'ল সেইখিনিয়ে ইউজ কৰিলে মই বনাও ৰাজমাহ তৌ ৰাজমাহটো ফাৰ্ষ্ট তিয়াই ৰাখিব লাগে তৌ যিকোনো এটা বাচনত তিয়াই ৰাখিলোঁ ৰাতিটো হ'লেও যিহেতো টান হৈ থাকে সেইকাৰণে মই সেইটো কুকাৰত উঠাই দিওঁ উঠাই পাঁচটা ছটামান চিটি লগাই দিওঁ তাৰ পৰা কুকাৰটো তেনেকৈ ইউজ হয় তাৰ পৰা উলিয়াই পেলাই যোনখিনি পেষ্টটো হ'ল যেনেকৈ বিলাহী আৰু বিলাহী পিয়াজৰ যোনটো পেষ্ট বা কাজু চাজুৰ পেষ্টটো সেইখিনি ফ্ৰাই কৰিম কেৰাহীত সেইখিনি বনাই পেলাই সেইখিনি পেষ্টখিনি বেলেগত ৰাখি তাৰ পৰা ৰাজমাহটোও তাতে ফ্ৰাই কৰি পেলাই তাতে সেইখিনি পেষ্টটো ৰাখি দি উঠাই দিম তেনেকৈ সেইখিনি কাটলাৰী ইউজ হয় বাকী বাচন ক'ব গ'লে ঘৰতটোতো কাটলাৰী বেলেগকৈ আছে মানুহে ঘৰত খোৱাখিনি বেলেগ আলহীক দিয়াখিনি বেলেগ আৰু আলহীক জেনেৰেলী সেই দামীখিনিয়ে দিয়া হয় যোনখিনি আমি নৰ্মেলি ইউজ কৰিব নোৱাৰোঁ আৰু ঘৰততো নৰ্মেলি খোৱাটো কাঁহৰে বস্তু খাওঁ আমি কাঁহৰ কাঁহীত বা গ্লাছত আৰু সেইখিনিয়ে সেনেকৈ আমি কিবা কৰোঁ